মই এনেকুৱা এখন কিতাপ পঢ়িছিলোঁ যিখন আছিল পপীয়া তৰাৰ সাধু আৰু সেইখন পঢ়ি মোৰ সঁচাই ভাল লাগিছিলে আৰু সেইখনত জীৱনৰ বহু কথা শিকাইছিলে আৰু সেইকাৰণেই মোৰ ভাল লাগিছিল আৰু তাৰ চৰিত্ৰবিলাক তাৰ উপস্থাপন পদ্ধতি আৰু শৈলী সেই সকলোবিলাকেই মোৰ ভাল লাগিছিল আৰু তাৰ চৰিত্ৰবিলাকো বহুতেই আকৰ্ষণীয় আছিলে আৰু মই কিতাপ পঢ়া ক্লাবত যোগদান কৰিছোঁ আমাৰ ঘৰৰ ওচৰৰে এটা ক্লাব আছে আৰু তাত মই সদায় ৰাতিপুৱা যাওঁ এবাৰ আৰু সন্ধিয়া যাওঁ এবাৰ গতিকে হৈ গ'ল চাগে